আছে ইয়াত সুবিধা আছে ইয়াত নদীকাষৰীয়া পাহাৰীয়া জেগা হয় আৰু বহুত ধৰণৰ আপুনি সুবিধা আছে ফুৰিবলৈ তুমটাও আছে আৰু গল্ডেন পকৰা আপুনি মানে ৰাস্তা পদূলি ভাল থাকিবলৈ সুবিধা আছে আপুনি আহিব পাৰে ইয়ালৈ আপুনি আপুনি নামফাকে আহিব হ'লে আপুনি অৰুণাচল হ'লে বগীবিল হৈ আহিব লাগিব বগীবিল হৈ আপুনি ডিমৌ পাব ডিমৌ পাই আহি আপুনি সেই ৰাইট ছাইডে সোমালেই হৈ যাব মানে আপুনি আহিব পাৰিব ইয়ালৈ বহুত ধৰণৰ সুবিধা নদী দাঁতিকাষৰীয়া তাৰ উপৰি আপুনি অৰুণাচলত নামিবহি অৰুণাচলৰ নামি পেলাই আপুনি ইয়াতে থাকিব পাৰিব সুবিধা আছে বহুত ধৰণৰ আৰু ফুৰিবলৈ পাৰিব পাহাৰীয়া জেগা হয় ৰাস্তা পদূলি ভাল আপুনি যেনেকুৱা ধৰণৰ সুবিধা বিচাৰে হা সেই চব ঠিকে আছে ইয়াত আপুনি আহিব পাৰে মানে নামফাকে ফুৰিবলৈ খোৱা বোৱা আপুনি ইয়াত মানে বেছি বইল বইল বেছি পাব মানে খাবলৈ আপুনি যেনেকুৱা ধৰণৰ সুবিধা বিচাৰে তেনেকুৱা ধৰণৰ পাব মানে খাবৰ কাৰণে আপুনি মানে চাই চাই আছে মানে এহেজাৰ দুহেজাৰ তিনি হেজাৰ আপুনি যেনেকুৱা ধৰণৰ সুবিধা বিচাৰে তেনেকৈয়ে আছে মানে আৰু ইয়াত বেছি মিচিং মানুহ পাব আৰু তেনেকৈ আৰু অসমীয়া মানুহ আছে মানে সুবিধাটো আছে মানে ইয়াত আহিব পাৰে আপুনি ইয়ালৈ ইয়াত মানে আপুনি ধুনীয়া একদম পাৰ্ক বনোৱা হৈ আছে মানে ফুৰিবলৈ বহুত মানুহ আহে ইয়াত ডিব্ৰুগড় তিনিচুকীয়াৰপৰা আদি কৰি মানে বাহিৰৰপৰাও ফুৰিবলৈ আহিছে ইয়াত মানে তেনেকৈ আপুনি যেনেকুৱা ধৰণৰ সুবিধা বিচাৰে তেনেকুৱা ধৰণৰ সুবিধা আছে মানে আহিব পাৰে আপুনি যেতিয়া আপুনি আহিছে নেকি ইয়ালৈ হয় অঁ হয় হয়

হয় হয়

হয় হয় হয় আজিকালিতো বহুত ধৰণৰ ইয়াত মন্দিৰ ওলাই মানে গ'ল্ডেন পাৰ্ক মন্দিৰ আপুনি যেনেকুৱা ধৰণৰ চাব বিচাৰে চব সুবিধা ইয়াত পাব আপুনি আহিব ইয়ালৈ মানে সোনকালে আহিলে তেও বেছি ভাল হয় এতিয়াতো ঠাণ্ডা দিন হয় হয় নাই ভাল পাব আহি পেলাই মানে হয় ঠিক আছে বাৰু হ'ব দিয়ক থেংক ইউ থেংক ইউ থেক ইউ থেংক ইউ